হয় মই বটানী ডিপাৰ্টমেণ্ট ষ্টুডেণ্ট আপোনাৰ পৰা মানে মই কাঠফুলা খেতি কিদৰে কৰে তাক অলপ জানিব বিচাৰিছোঁ ক'ব পাৰিব নেকি হয় অঁ তিনিচুকীয়া কলেজৰ অঁ অঁ অঁ

অঁ অঁ অঁ এইটো ক'ত পাম বাৰু এনেই ক'ত কেনেকৈ পাম এইটো গুটিটো

মই মই মানে পঢ়াৰ লগতে এই কাঠফুলা খেতিটো কৰিব বিচাৰি আছোঁ মানে যদি ভৱিষ্যতে কৰোঁ আপোনাৰ পৰা কিছু পৰামৰ্শ ল'ম বুলি ভাবিছোঁ আৰু পাছত যোগাযোগ কৰিম বাৰু ভৱিষ্যতে অঁ হ'ব বাৰু যোগাযোগ কৰিব বাৰু ইমানখিনি জনোৱা বাবে ধন্যবাদ